হেল্ল' অঁ হয়

অঁ কি কাম আছিলে বাৰু হয় হয় অঁ অঁ অঁ বাউণ্ডেৰী ৱাল ন অঁ মই এতিয়া চাবগৈ লাগিব গৈ অঁ চাই মেলি মই তেতিয়া চাম তেতিয়াহে চাব পাৰিম ক'ত কিমান মাল লাগিব কি নাই অঁ আপুনি কোন বাৰে ক'লে অঁ ঠিক আছে দিয়ক তেতিয়া এই শুক্ৰবাৰে আগবেলা যাম নে পিছবেলা যাম অঁ ঠিক আছে ৰ'ব মোৰ কাম এটা চলি আছে মানে মই এই বাৰু কামটো শেষ কৰি লৈ মই গৈ আছোঁ দেই আপোনাক ঠিক আছে দিয়ক পিছবেলা গ'লে নহ'ব মানে ন

অঁ ঠিক আছে হ'ব দিয়ক মই হেৰি কৰি দিম দিয়ক হ'ব